মোৰ অতিকৈ ভাল বান্ধৱী এগৰাকীয়ে ডিজিটেল আৰ্ট কৰে ই মানুহে হাতেৰে তৈয়াৰ কৰা চিত্ৰৰ দৰে ভাল হয় বৰঞ্চ ডিজিটেল আৰ্টত চিত্ৰৰ আউটলাইনসমূহ বেছি স্পষ্ট হোৱা দেখা যায়